অঁ মই চাৰি পাঁচ বছৰ বয়সতে মোক মায়ে মোক মৰিগাঁও এল পি স্কুলত নাম লগাই দিছিল আৰু মই মোৰ শিক্ষা জীৱনৰ প্ৰথম আৰম্ভণি সেই মৰিগাঁও এল পি স্কুলৰ পৰাই আৰম্ভ কৰিছিলোঁ আৰু ক্ৰমান্বয়ে তেনেকৈ মৰিগাঁৱৰ হায়াৰ ছেকেণ্ডেৰীত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ কৰি পঢ়া শুনাত ভালেই আছিলোঁ ঘৰৰ ওচৰৰ এজন চাৰে মোক অংকত টিউশ্যন লৈছিল এজন চাৰে ৰবিন চাৰে মোক অংক টিউশ্যন লৈছিল ভূপেন চাৰে মোক বিজ্ঞানৰ টিউশ্যন লৈছিল আৰু নিত্যানন্দ চাৰৰ তাত মই ইংলিছৰ টিউশ্যন লৈছিলোঁ আৰু এনেদৰে শিক্ষা জীৱনটো ধুনীয়াকৈ আৰম্ভ হৈ গৈছিল মেট্ৰিক পাছ কৰিছিলোঁ মই মৰিগাঁৱৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰাই আৰু শিক্ষা জীৱন ভালেই আছিল মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন তিনিটাত লেটাৰ পাইছিলোঁ কিন্তু কালক্ৰমত হায়াৰ ছেকেণ্ডাৰীত বাৰু ইমান ভাল ৰিজাল্ট নহ'ল তথাপিতো মনে বিচৰাৰ ধৰণে নোহোৱা পিছতো তেওঁ কিবা এটা অলপ ভাল হ'ল এনেদৰে পঢ়া শুনা কৰি ইণ্টাৰভিউ মাৰিলোঁ ইণ্টাৰভিউ মৰাৰ পিছত চাকৰি কোনো ধৰণৰ কপালত নাছিলে কিজানিবা গতিকে নাপালোঁ বৰ্তমান সময়ত নিজে এটা ব্যৱসায় কৰি আছোঁ গাড়ী এখন লৈ আমাৰ পানী মিনাৰেল ৱাটাৰবোৰ মই ডিষ্ট্ৰিবিউট কৰি আছোঁ বৰ্তমানটো বাৰু ঠিকে চলি আছোঁ আৰু নাজানো ভগৱানে কি কৰে আগলৈ আৰু হয়তো যদি ভগৱানে আশীৰ্বাদ কৰে আৰু ব্যৱসায়টো আৰু ভালদৰে আগুৱাম বুলি ভাবিছোঁ বৰ্তমান ইণ্টাৰভিউতো মৰা নাই যিহেতু বয়সো হৈ গ'ল চাকৰি বাকৰি কপালত নাছিলে গতিকে ব্যৱসায়টোকে আৰম্ভ কৰিলোঁ তেনেকৈ চলি আছোঁ আৰু